হয় ট্ৰেকিং কৰি থাকোঁতে আগৰ তুলনাত ছাইটবোৰ মই অধিক আৱৰ্জনা আৰু আনহাইজেনিক যেন লক্ষ্য কৰিছোঁ আগতে যি এক মনোৰম দৃশ্য আছিল ক'তো একো এটা পৰি নাথাকিল সম্পূৰ্ণ প্ৰকৃতিৰ মাজত থকা যেন লাগে আজিলাকি কিন্তু কাষে পাঁজৰে চিপছৰ পেকেট অন্যান্য খাদ্যবস্তুৰ পেকেট কল্ড ড্ৰিংছৰ পেকেট এইসমূহ পৰি থকা পৰিলক্ষিত হয় যিটো হ'ব নালাগে আৰু মই ভাবোঁ যে যিসকলে ট্ৰেকিং কৰে তেওঁলোকৰো কিছু দায়িত্ব থাকে তেওঁলোকে লগত যদি এনে খাদ্য বা তেনে বস্তু লৈ যায় তেওঁলোকে লগত এটা পলিথিন পেক পেকেট এক্সট্ৰাকৈ ৰাখিব লাগে যাত য'ত তেওঁলোকে আৱৰ্জনাসমূহ কাৰণ খাই উঠাৰ পিছত সেই পেকেট বা সেই কল্ড ড্ৰিংছৰ বটলসমূহ গধুৰ হৈ নাথাকে গতিকে তাতে তেওঁলোকে সেইসমূহ বান্ধি লগত যাতে লৈ ফুৰিব পাৰে নিজৰ বেকপেক বা কিবা এটা পিছফালে থাকিবই তাতে ভৰাই ল'ব পাৰে আৰু বেছি ভাল হয় যদি সেই ছাইটসমূহৰ তদাৰক কৰা লোকসকলে ঠায়ে ঠায়ে ভালদৰে ডাষ্টবিনৰ ব্যৱহাৰ ব্যৱস্থা কৰি থয় তেতিয়াহ'লে ট্ৰেকাৰসকলে যিসকল ট্ৰেকাৰসকল তেওঁলোকে নিজৰ আৱৰ্জনাসমূহ ঠায়ে ঠায়ে জমা তাতে ৰাখি যাব পাৰে আৰু সেইটো মই ভাবোঁ খুব প্ৰয়োজনীয় এটা ট্ৰেকিং ছাইট সুন্দৰ কৰি ৰখাৰ বাবে অঁ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা হৈছে যে যিহেতু আজিকালি মানুহে বৰ এটা পৰিৱেশৰ কথা চিন্তা নকৰে গতিকে মানুহক যোৰ যোৰ কৰিবৰ বাবে মানে ইমপোছ কৰিব লাগে এক ধৰণৰ ফাইন যে ফাইন দিয়াৰ ব্যৱস্থা থাকিলে কি হয় মানুহে সেই ভয়তে ফাইন ভৰিব লাগিব বুলি পেলাই মানুহে জাবৰ জথৰ য'ত ত'ত নেপেলাব আৰু আৰু আগতে কোৱাৰ দৰে তেনেকৈ পেকেটত জমা কৰি বা ডাষ্টবিনতহে পেলাব